হেল্ল' আঁহতগুৰি ট্ৰেভেলিং এজেঞ্চি মই এবাৰ আঁহতগুৰিৰ পৰা ৰহালৈ গৈছিলোঁ এতিয়া মই পুনৰ আঁহতগুৰিৰ পৰা ৰহালৈ যাব লগা হৈছে পূৰ্বতে যিখন কেব মই বুক কৰিছিলোঁ সেই একেখন কেবেই মই পাম নেকি বাৰু সেই কেবৰ মোক ঠিকনাটো লাগিছিলে দিব পাৰিব নেকি